দাদা আপোনাৰ যে মই ৰাতিপুৱাই কেকৰ অৰ্ডাৰটো কৰিছিলোঁ যে তাৰ পে'মেণ্টটো মই আপোনাৰ এইটো নাম্বাৰত কৰি দিছিলোঁগৈ আপুনি পাইছেনে অঁ মইতো এই পোন্ধৰ মিনিট আগতে মই কৰি দিছিলোঁ তাকে মই খবৰ ল'বলৈ ফোন কৰিছোঁ পাইছেনে নাই অ' মইতো পঠোৱাটো পঠাইছিলোঁ বাৰু আপোনাৰ এইটো নম্বৰতে মই গুগল পে' কৰি দিছিলোঁ হয় অঁ কিবা নেটৱৰ্কৰ কাৰণে কিবা প্ৰ'ব্লেম দিছে হ'বলা হয় আপুনি অলপ টাইম ৰখি পেলাই ৰখি লওক যে হ'বও পাৰে সোমাব পাৰে কিবা মইটোতো এতিয়া পঠোৱাতো পঠালোঁ বাৰু এতিয়া মোৰ একাউণ্টতো পইচা কটা দেখাইছে হয় এতিয়া এতিয়া কি কৰা যায় হয় মই এতিয়া পঠোৱা পোন্ধৰ মিনিটমানেই হ'ল

হয় কিবা সমস্যা হ'ব পাৰে আপুনি কিবা সমাধান আছে যদি কওকচোন পাৰিলে হয় ঠিক আছে বাৰু